মহিলাসকলৰ প্ৰত্যাহ্বান হৈছে শিক্ষা ল'ব পৰাকৈ ওচৰে পাজৰে কোনো মহিলা শিক্ষানুষ্ঠান নাই ইয়াত কিছুমান গাৰ্লছ হোষ্টেল পাতিব লাগে আৰু চেভ হ'ব পৰাকৈ সুব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ সুযোগবোৰ হৈছে মহিলাবোৰ যাব পৰাকৈ যাতায়তী ব্যৱস্থাবোৰ হৈছে ইয়াত বাছ আৰু টেক্সিৰ সুব্যৱস্থাও আছে মহিলাবিলাকৰ মাজত বিভিন্ন গোট স্থাপন হৈছে আৰু চেল্ফ হেল্ফ গ্ৰুপ যিবোৰৰ পৰা মহিলাবোৰ আৰ্থিক ভাৱে উপকৃত হৈছে